মোৰ প্ৰিয় মাছ হৈছে কাৱৈ গৰৈ চেঙেলী পুঠি বৰালি কান্ধুলি শিঙি মাগুৰ চিতল আৰু শিঙৰা কাৱৈ মাছ গৰৈ মাছ হ'লে আমাৰ কাৱৈ মাছটো মানে পুৰি পিনি আঙঠাত মানে পুৰি পেলাই তাক সেই ছাঁইটো গুচাই পেলাই তাত হেৰি তেল আৰু পিঁয়াজ তাৰ পৰা জলকীয়া দি নিমখ দি পিটিকা কৰি পিনি তেনেকৈও পঁইতা ভাতৰ লগত খাব পাৰি বা গৰম ভাতৰ লগতো খাব পাৰি আৰু তেনেকৈ পেলাই গৰৈ মাছো বাৰু হেৰি বৰালি মাছৰো এনেকৈ পেলাই খৰিকাত দিয়ে মানে হেৰি কি মাৰি এডাল জোঙাল কৰি চুচি পেলাই তাৰ পৰা তাত এনেকৈ কাচি কাচি পিনি নিমখ হালধি সানি পেলাই জুইৰ কাণত থৈ দিলে মানে যেতিয়া মাছটো টান হৈ যাব তাৰ পৰা এনেকৈ এৰুৱাই এৰুৱাই খাব পাৰি তাৰ পিছত আকৌ শিঙি মাছটো এইবোৰ ভেদাইলতা নৰসিংহ মানিমুনি এই বন জালুকৰ লগত জালুক দি পিনি এনে কৰিও এটা ঔষধি গছৰ কৰি বনাই পিনি আমি তেনেকৈও খাওঁ তাৰ পৰা আকৌ এইবোৰ চেঙেলী মাছটো তেনেকৈ গৰৈ মাছটো তেনেকৈ আমি হেৰি কৰি পিনি বৰ এইবোৰ ভেবেলি লতা মানিমুনি এইবিলাকৰ লগতো খাওঁ তাৰ পৰা আকৌ এনেকৈ পুঠি মাছটো ধৰি লওক হেৰি কৰোঁ এনেকৈ পাতত দি হ'লেও খাওঁ ফ্ৰাই কৰি হ'লেও খাওঁ পোনা মাছটো আমি এনেকৈ হেৰি পাতত দি পিনি হেৰি নিমখ হালধি আৰু জলকীয়া দি পিনি তেনেকৈও পিটিকা কৰি পিনি খাওঁ এইবোৰ খাব বিচাৰোঁ মানে এই মানুহে সাধাৰণতে এই গৰৈ কাৱৈ চেঙেলী পুঠি তাৰ পৰা কুচিয়া তাৰ পিছত শিঙি শিঙৰা চিতল এইবিলাক মাছেই খাবলৈ বিচাৰে এইবোৰ গোটা মাছটো খালে মানে মানুহে বেমাৰ আজাৰৰ পৰা ৰক্ষা হয় তেজ কমাত কুচিয়াটো খাব লাগে তাৰ পিছত আকৌ গৰৈ চেঙেলী এইবিলাকেই খালে মানে অকণমান বেমাৰী মানুহ সুস্থ হয় এইবিলাক পুঠি আৰু শিঙৰা সেই শিঙৰা মাছ এনেকৈ সৰু মাছতকৈ